হেল্ল'

হেল্ল' অঁ হেৰি নহয় আপোনাৰ চিমেণ্ট আছিলে নাই আপোনাৰ দোকান অঁ আচ্ছা কি কি চিমেণ্ট আছে বাৰু

অঁ হয় আচ্ছা আচ্ছা এনেই ভাল কোৱালিটীৰ হেৰি চিমেণ্টটো মানে পঠিয়াই দিব হোম হোম ডেলিভাৰী হ'ব নহয় আপুনি হোম ডেলিভাৰী কৰি দিয়ক গতিকে পঞ্চাছ বেগ পঠিয়াই দিয়ক পঞ্চাছ বেগ আচ্ছা আজিয়ে লাগে আজি পাৰিলে আজিয়ে দিয়ক আৰু নহ'লে কাইলৈ দিলেও হ'ব আজি নোৱাৰিলে কাইলৈ ৰাতিপুৱা পেলাই দিলেও হ'ব কিন্তু আপুনি হোম ডেলিভাৰী কৰি দিয়ক পে'টো মই মানে ইয়াত মাল পৰিলে আপোনাক গুগল পে' কৰি দিম লগেলগে দেই অঁ ৰেটটো হ'ব আৰু খালি চাব আৰু অলপ ঠিক আছে

ঠিক আছে অঁ হেৰি পঠিয়াই দিব অঁ মই মানে গুগল পে' কৰি দিম আপোনাক এতিয়া আপুনি হেৰি কৰক মানে ভাল কোৱালিটিৰটো যিটো আৰু টপ চেমটো টপ চেমটো ভাল কোৱালিটিয়েই নহয় জানো অঁ অঁ এই ষ্টাৰটো ভালেই হয় সেইটো কোনোবা এটাত দি দিব আৰু ষ্টাৰ নহ'লে হেৰি ভালটো দি দিব আৰু ভাল কোৱালিটিটো দি দিব আপুনি ডেলিভাৰী কৰি দিয়ক হোম ডেলিভাৰী কৰি দিয়ক মই আপোনাক মানে গুগল পে' কৰি দিম হ'ব নহয় ঠিক আছে হ'ব তেতিয়া